হয় মই ছবি আকোঁ আৰু মই ছবি আঁকি সৰুৰ পৰাই ভাল পাওঁ এবাৰ মই ক্লাছ ছিক্সত থাকোঁতে খেল ধেমালিত মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এখন ধুনীয়া ছবি আকিছিলোঁ আৰু সেই ছবিখনৰ পৰাই মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ এইবাৰ খেল ধেমালিত সেইবাৰ খেল ধেমালিত মই এইবাৰ খেল ধেমালিত মই বহুতো বহুতো বহুতো লোকৰ ছবি আকিছোঁ আৰু বহুতো লোকৰ ছবি আকিছোঁ আৰু বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ কিন্তু সেই ছবিখন মোৰ অতি প্ৰিয় সেই ছবিখন মোৰ অতি প্ৰিয় ক্লাছ ছিক্সত থাকোঁতেই আকিছিলোঁ ক্লাছ ছিক্সত থাকোঁতেই আকিছিলোঁ সেই ছবিখন যেতিয়া খেল ধেমালি শেষ হোৱাৰ পাছত মোক পুৰস্কাৰ দিছিলে পুৰস্কাৰটো দিয়াৰ লগতে মোক সেই ছবিখনো মোক দিছিল তেতিয়া মই মই অত্যন্ত সুখী হৈছিলোঁ আৰু মই যেতিয়া মাক দেখাইছিলোঁ তেতিয়া মায়ে কৈছিল যে বাঃ ইমান ধুনীয়া ছবি তুমি তুমি তুমি আঁকিছা ন এনেকৈ মোক মায়ে কৈছিল আৰু যেতিয়া মোক বন্ধু বান্ধৱীস সকলে যেতিয়া মোক কয় যে তুমি ছবি আঁকি থাকিবা আৰু তুমি ছবি অঁকাত ভাল তুমি ছবি আঁকি থাকিবা মোক সবেই লগ পায় তেনেকৈয়ে কয় আৰু মোৰ সেইকাৰণে মই এটা সাহস পাওঁ আৰু মই আজি আজিকালিও ছবি আঁকি আছোঁ এই এই ছবিবোৰ আঁকি মই বহুত ভাল পাওঁ